মই বোৱা কটা কৰি মেলি দান বৰঙণি আৰু উপহাৰ হিচাপে দিছোঁ আৰু দিও ভাল পাওঁ য'তে ত'তে মই দান বৰঙনি দি ভাল পাওঁ দিছোঁ দিও ভাল পাওঁ এইবিলাক কৰি মেলি ভাল পাওঁ এই নামঘৰলৈ দিছোঁ এই মন্দিৰলৈ দিছোঁ তেনেকৈ গামোচা বৈ মেলি অঁ আমি তেনেকৈ দান বৰঙণি কৰিছোঁ আৰু কৰিও ভাল পাওঁ মইতো মানে বহুত আনন্দ দান বৰঙণি কৰাটো গতিকে দান বৰঙণি বৰঙণি কৰিবলৈ হ'লেও মোকতো পইচা পাতি দৰকাৰ হ'ব গতিকে সেই পইচা পাতিৰ কাৰণে মই সূতা পলু পুহিলোঁ পুহি তাৰপৰা আকৌ নুনি পলু পুহিলোঁ তেনেকৈ পুহি মেলি সূতা চূতা কাটি মেলি অঁ সেই উলিয়ালোঁ উলিয়াই এৰী পলু পুহিলোঁ তেনেকৈ এৰী পাত এই পলুক এৰাপাত চেৰাপাত বিচাৰি কুচাৰি আনি দি মেলি তেনেকৈ পলু পকাই মেলি সূতা কাটি মেলি তেনেকৈও আমি উপাৰ্জন কৰিছোঁ উপাৰ্জন কৰিছোঁ তেনেকৈ গামোচা বৈছোঁ ৰুমাল বৈছোঁ চেলেং চা চাদৰ বৈছোঁ তেনেকৈ বৈ মেলি ধৰা আজি বহাগ বিহুত হুঁচৰি পাৰ্টি এটা আহিলে মইতো সেই পাৰ্টিটোক গামোচা এখন দিব লাগিব মোৰ মনটোৱে কয় উপহাৰ কৰিবলৈ কাৰণ মই সেই হুঁচৰি পাৰ্টিটোক গামোচা এখন দি মই সেৱা কৰিলোঁ তাৰপৰা মই এটা আশীৰ্বাদ পালোঁ গতিকে মোৰ পৰিয়ালবৰ্গয়েও তাৰপৰা সেই আশীৰ্বাদটোৱে বহুত মানে ধন্যবাদ দিলে গতিকে তেনেকেই মই দান বৰঙণি দিও কৰোঁ আৰু সৰু হুঁচৰি পাৰ্টি ল'ৰা ছোৱালী এটা আহিলে তাহাঁতক মোৰ দিবলৈ অন্য একো নাই গামোচাও নাই মোৰ ৰুমাল এখনকে দি হ'লেও মই দান কৰিলোঁ গতিকে দান দি মই ভাল পাওঁ আজি জোৱাই এটা আহিলে জোৱাইটোক দিবলৈ হ'লেওতো মই গামোচাখন দান হিচাপেই দিব লাগিব আমি হ'লো দুখীয়া পৰিয়ালৰ মানুহ আমাৰ এইবোৰ পেণ্ট চাৰ্ট কিনি দিব পৰা সামৰ্থ নাই গতিকে সেই গামোচাখনকে হ'লেও দিলোঁ গতিকে তেনেকৈ আমাৰ উন্নত ধৰণৰ মেচিন নাই তাঁতশাল নাই আমি মাটিৰ শালতে বৈ বৈ মেলি তেনেকেই মানে যাক তাক দান দক্ষিণা দিছোঁ আৰু সেইমতে বেচিছোঁ বা দানো কৰিছোঁ কিন্তু বেচিলেহে আকৌ আমি পইচা এটা পাম আমিতো অভাৱী মানুহ আমাৰ জীৱিকা হ'ল আমি তাঁতশাল বৈ খাওঁ গৰু ছাগলী এইবিলাক পুহি মেলি এনেকৈ চলা মানুহহে তাত বওঁ বৈ তাৰে দুখন বেচোঁ সেই পইচাকে গোটেই আকৌ সূতা আজিকালি সূতাৰ দাম কিমান গতিকে সূতাখিনি আনিবলৈ হ'লেও মই দুখন বেচিব লাগিব অকল দান কৰিলেও নহ'ব কৰোঁ দানো কৰোঁ তাৰ মাজত দানো কৰিব লাগিব গতিকে দানেইহে দুৰ্গতি খণ্ডন গতিকে দান কৰোঁ নামঘৰে বা মন্দিৰে ধৰক কোনোবা মানুহ এজন আহিলে ঘৰলৈ অতি নহা মানুহ এজন আহিলে সেইজনকোতো মই গামোচা এখন দি দান কৰিব লাগিব তেওঁক গামোচাখনতো দিব লাগিব দিলেহে আহিব গতিকে তেনেকৈ যদি ইয়াতকৈ উন্নত ধৰণৰ কিবা তাঁতশাল বা চিলাই মেচিন বা কুৰুচা কুৰুচাই শৰাই ঢকা গা গুঠিলোঁ কেইবাখনো গুঠিলোঁ গুঠি তাৰে এখন মই দান দিলোঁ বা হেৰিয়ালৈ তেনেকৈয়ে দান দক্ষিণা কৰোঁ কৰি মেলি তেনেকে আমিতো চলিছোঁ গতিকে দান দিয়া দিয়াতোত মই বহুত সুখী দান বৰঙণি দিবলৈ পালেতো ভাল পাওঁ মানে আমি শিপিনীবিলাকে আৰু সেনেকৈ মানুহ আহি সেইধৰণে মোৰ গুৰিত শিকিছেও কয় যে খুড়ী আপুনি বহুত ভাল কাম কৰিছে দেই আপুনি এনেকৈ বৈ মেলি যে ইমান দান বৰঙণি দিব পাৰিছে আমাকো শিকাব পাৰিছে গতিকে আপোনাক আমি বহুত ধন্যবাদ দিছোঁ গতিকে এনেধৰণে যাতে আপোনাক ঈশ্বৰে মংগল কৰে সেইবুলি মানে মানুহে আমাক মোক আশীৰ্বাদ দি থৈ যায় মই বহুত ভাল পাওঁ দান বৰঙণি কৰি বস্তু দান বৰঙণি কৰাটো মোৰ এটা অভিজ্ঞতা মানে মোৰ ভগৱানৰ ওচৰত মোৰ বহুত বিশ্বাস মই দান কৰি ভাল পাওঁ গতিকে সেইমতে ভগৱানে মোক দিব লাগিব দিলেহে মই আকৌ দান কৰিব পাৰিম নিদিলেতো মই দান কৰিব নোৱাৰোঁ সেইমতে তেওঁ মোক দিছেও মই গামোচা এখন বৈছোঁ বৈ পেলাই বিকিছোঁ বা এৰী চাদৰ এখন বৈছোঁ এৰী চাদৰখন ব'বলৈওতো মই তেনেকৈ সূতাটো সিজালোঁ আজি বতৰটো বেয়া বতৰটো বেয়া হ'লেতো মোৰ সূতাখিনি এইখিনি ৰ'দ নহ'লে মোৰ নষ্টয়ে হৈ গুচি গ'ল গতিকে তাত মোৰ লোকচানেই হ'ল কাপোৰ এযোৰ বলোঁ বলোঁ কাপোৰযোৰতো একেদিনাই নোলায় সেই কাপোৰযোৰ ওলাবলৈ হ'লেওতো সময় লাগিব গতিকে তাতো মোৰ অকণমান দিগদাৰ হয় মোৰ তেনেকৈ উন্নত ধৰণৰ তাঁতশাল নাই বাঁহৰে তাঁতৰশাল এযোৰ বনাই আছোঁ বনাই লৈ তেনেকৈ বৈ মেলি ধৰক চলিছোঁ আৰু পৰিয়ালটো তেনেকেই চলি মেলি খাই বৈ সেইটো দান দিয়াতো মোৰ এটা বেলেগ অভিজ্ঞতা মানে দান দি ভাল পাওঁ